হাঁহ কুকুৰা সদায় ৰ'দ পৰা ঠাইত চাফা চাফ চিকুণাই ৰাখিব লাগে তাৰপিছত হাঁহ কুকুুৰাৰ বাবে কেনেধৰণৰ পুষ্টিকৰ প্ৰয়োজন সিহঁতক যিটো বস্তু আজিকালি ওলাইছে না ফাৰ্মাচীটো পায় হাঁহ মুৰ্গীৰ ঔষধজাতীয় বস্তু সেইটো গুৰুত্বপূৰ্ণ প্ৰয়োজন তেওঁলোকৰ খাদ্য গুৰুত্ব অলপ সিহঁতক সদায় চাফ চিকুণাই ৰাখিব লাগে আৰু ভাল খাদ্য খাব লাগে আৰু বাচনটো সদায় ধুব লাগে তাৰ চাপৰ আছে আৰু কিবা এটা শুকান মাছৰ গুড়ি চাপৰ আৰু এইবিলাক চাফ চিকণকে সিহঁতক খোৱাব লাগে আৰু লোকেল মুৰ্গী হ'লেতো তাৰ সিমান এটা সেই নাই যদি ফাৰ্মত কৰা যায় ফাৰ্মৰ মুৰ্গীটো অলপ চাফ চিকুণকৈ ৰাখিব লাগে সিহঁতক সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ফিটকিৰি দিয়া পানী খোৱাব লাগে আৰু সিহঁতৰ যিটো মল আছে সেই মলটো সদায় চাফা কৰি সিহঁতক পাৰিলে সূৰ্যৰ তাপ লাগে নাইবা লাইটৰ পোহৰ লাগে নাইবা

পোহৰৰ যিটো আছে ছাইড লোৱা উত্তৰ দক্ষিণা সেইমতে সিহঁতৰ ছাইড লৈ ৰাখিব লাগে যাতে সিহঁতৰ গেছবোৰ উলাই যাব পাৰে হাৱা বতাহত আৰু ৰাখি যিটো খাদ্য দিয়া যায় খাদ্যটো অলমান ভালদৰে নিৰীক্ষণ কৰি দিব লাগে যাতে কিবা বিষাক্ত বস্তু লগ হৈ নাথাকে তাৰ কাৰণে অলপমান গুৰুত্ব দিব লাগে